ক'বলৈ গ'লে মই পোহনীয়া জন্তু মই ভালেই পাওঁ কুকুৰ হওক মেকুৰীয়ে হওক হাঁহ কুকুৰা গৰু ছাগলী যিবোৰ আমাৰ ঘৰচীয়া পোহনীয়া জন্তু আছে সেইবোৰ বহুত ভাল লাগে আৰু সিহঁতৰ প্ৰতি মৰম জাগি উঠে কিন্তু এই ভালপোৱাটো ইমানলৈ মই নিবিচাৰোঁ যে সিহঁতক ভালপাওঁ বাবেই মানুহৰ লগত খাবলৈ দিম মানুহৰ লগত শুবলৈ দিম একেখন বিচনাতেই শুই একেলগে তাক ওচৰত কোচত উঠাই মেলি সি খোৱা পাতটোত ময়ো চেলেকিম তাক মুখত চুমা খাম এনেকুৱা ধৰণৰ মই ভালপোৱাটো নিবিচাৰোঁ যদিও সি ঘৰচীয়া তাৰ নিৰ্দিষ্ট ঠাই থাকিব তাৰ নিৰ্দিষ্ট খোৱা পাত্ৰ থাকিব মানুহৰপৰা সি অলপ দূৰত্ব বজাই ৰাখিব লাগিব যিহেতু সি যদিও সি পোহনীয়া হ'লেও তাৰ জীৱন ষ্টাইলটো অলপ বেলেগ আৰু মানুহৰ জীৱন প্ৰক্ৰিয়াটো অলপ বেলেগ গতিকে মই সেই দিছটেনচটো বহুত বেছি বিচাৰোঁ তাৰমানে আৰু জন্তুৰ ভিতৰত মই হাঁহ কুকুৰাটো বেছি ভালপাঁও তাৰপিছত আটাইতকৈ বেছি ভালপাঁও আচলতে গৰু আৰু ছাগলী বিশেষকৈ চৰাইবিলাক যেতিয়া কিছুমানে বহুত ভাটৌ পোহে পাৰ পোহে বন্দী কৰি ৰাখে এই বস্তু সজাত বন্দী কৰা বস্তুবোৰ মই ভাল নাপাওঁ